সকলো সাংস্কৃতিক বস্তুৱেই বেলেগ বেলেগ হয় এতিয়া কিছুমান নীতি নিয়ম আমাৰ আগতে বন্ধা গৈছিল গতিকে সেইবিলাকৰ বৰ্তমান সময়ত প্ৰাসাংগিকতা নাথাকিবও পাৰে গতিকে নৱ প্ৰজন্মই সেইবিলাকৰ ক্ষেত্ৰত কিছুমান শিথিলতা অৱলম্বন কৰা যায় মূলতঃ বৰ্তমানৰ পৰিৱৰ্তিত সামাজিক ব্যৱস্থা পৰিৱেশৰ ওপৰত ভিত্তি কৰি এনে নিয়ম নীতিবিলাক শিথিল হোৱা দেখা যায় গতিকে নিজৰ ভালৰ কাৰণে বা নিজৰ সুবিধা অনুযায়ী এই নিয়ম নীতি শিথিল কৰা যায় আৰু নৱ প্ৰজন্মই সেই কাৰণেই বোধহয় এই নীতি নিয়মবিলাক কঠোৰভাৱে পালন নকৰে